হেল্ল' অঁ হেৰি তুমি ইতিহাস বিভাগৰ কৰি আছা যে মোৰ মানে প্ৰজেক্ট এটা আহিছে এতিয়া আমাৰ অসমৰ পুৰণি এই ঐতিহাসিক মানে মঠ মন্দিৰ আহোমে সজোৱা এইবিলাকৰ বিষয়ে অকণমান কৈ দিব পাৰিবা নেকি বাৰু ক'ত আছে

অঁ অঁ

উমানন্দও আছে নেকি বাৰু

কামাখ্যা বিশেষত্বটো কি বাৰু

অঁ অঁ

অঁ অঁ অঁ

হ'ব বাৰু